আমাৰ শিশুসকলৰ এখন এখন নিজৰ ছেভিংছ একাউণ্ট ৰাখিব লাগে এই ছেভিংছ একাউণ্টখন হ'লে বহুত কাৰণে আমাৰ সুবিধা হয় প্ৰত্যেক মাহে মাহে কম পৰিমাণৰ এটা এমাউণ্ট জমা কৰি যাব লাগে আমাৰ দুটা ল'ৰা ছোৱালী আছে বা দেউতাক মোৰ আমাৰ চাৰিওতাৰ এখন এখন একাউণ্ট আছে ল'ৰাৰ একাউণ্টখন আমাক বহুত প্ৰয়োজনীয় হয় কাৰণ আমাৰ ল'ৰাই পঢ়ি আছে পঢ়াৰ কাৰণে আমাৰ প্ৰত্যেক সপ্তাহত বা কেতিয়াবা দুই তিনদিনৰ মা মূৰতো আমাৰ তালৈ পইচা পঠিয়াব লাগে এই ছেভিংছ একাউণ্টখন থাকিলে আমাৰ বহুত কাৰণে সুবিধা হয় আমি যি প্ৰত্যেক মাহে মাহে এটা সাধাৰণ এমাউণ্ট জমা কৰোঁ সেই জমা কৰাৰ পইচাকেইটাই আমাক বেংকৰফালৰপৰা এটা কম পৰিমাণৰ সুদ দিয়ে এই পইচাখিনি আমি নিৰ্দিষ্ট এটা টাইমত প্ৰয়োজন অনুসাৰে উলিয়াই আনিব পাৰোঁ এই পইচাখিনি কেতিয়াবা আমাৰ বেমাৰ আজাৰ হ'লে আমি তাৰপৰা পইচা কিছু কম পৰিমাণে উলিয়াই আনি আমি সেই বেমাৰ আজাৰত ট্ৰিটমেণ্ট কৰিব পাৰোঁ বা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে খৰচ কৰিব পাৰোঁ এডমিশন ফৰ্ম ফিল আপ কিতাপ পত্ৰ কিনা বহী কিনাৰ কাৰণেও আমি এই এই পইচাটো খৰচ কৰিব পাৰোঁ আৰু চৰকাৰে আজিকালি বহুতো সুবিধা উলিয়াইছে এটা তিনিশ ত্ৰিছ টকীয়া এটা একাউণ্ট খুলিব লাগে সেই একাউণ্টটো খুলিলে আমাৰ এক্সিডেণ্ট বা কিবা কাৰণে যদি এই মৃত্যু হয় মৃত্যুৰ পিছত ঘৰৰ পৰিয়ালে সেই এটা এমাউণ্ট লাভ কৰিব পাৰে এই একাউণ্ট থাকিলে ভৱিষ্যতলৈ আমাৰ বহুতো সুবিধা হয় ছেভিংছ একাউণ্টখন প্ৰত্যেক ঘৰখনৰ যিমান সদস্য আছে সেই সকলো সদস্যৰে থাকিব লাগে বেছিকৈ নোৱাৰিলেও প্ৰত্যেক মাহে পাঁচশ টকাকৈ হ'লেও আমি জমা কৰি যাব লাগে এই জমা পইচাৰে আমি কেতিয়াবা যদি আমাৰ কিবা

ঘৰৰ কাম কাজ কৰিবলৈ বা ঘৰ দুৱাৰ কিবা বনাবলৈ হ'লেও আমি প্ৰত্যেক মাহে জমা কৰা পইচাটোৰে আমি একেলগতে উলিয়াই আনিলে অলপ সৰহ পৰিমাণৰ পইচা গোট খায় সেই পইচাই আমি সেই কাম কৰিবলৈ সুবিধা হয় এই এই চেভিংছ একাউণ্ট থাকিলে আমাৰ অলপ মনত সাহস থাকে বা মই এই পইচা কেইটামান গোটাই থৈছোঁ এই পইচাকেইটাই কিবা এটা বিপদ হ'লে মই অকণমান তাৰপৰা সহায় পাম এই ছেভিংছ একাউণ্টটোৰপৰা মই এহাল ল'ৰা ছোৱালী পঢ়ুৱাবলৈ বিপদে আপদে বহুতখিনি সহায় পাইছোঁ এই চেভিংছ একাউণ্টটো একাউণ্টকেইটা ল'ৰা হওক ছোৱালী হওক এই ভেদাভেদ নাৰাখি সকলোৰে নামত অভিভাৱকসকলে এখন এখন ছেভিংছ একাউণ্ট খুলি দিব লাগে এই চেভিংছ একাউণ্টৰত থাকিলে কেতিয়াবা এহেজাৰ পোন্ধৰশ তুমি ক'ৰবাত জমা কৰিবও পাৰি বা কম পৰিমাণেও কৰিব পাৰি বেছিকৈও কৰিব পাৰি ছেভিংছ একাউণ্টটো হ'লে আমাৰ বহুত সুবিধা হয় কিছুমান ব্যক্তিয়ে এই কথাটো নজনাৰ ফলত নিজৰ ল'ৰা ছোৱালীৰ ওপৰত এই ছেভিংছ একাউণ্টটো খুলিবলৈ সুবিধা কৰি নিদিয়ে কিন্তু আমি এই কথাটো নিজেই বুজি পায় বা আমাৰ বেংক মিত্ৰ বা জীৱিকা সখীসকলেও আমাক বুজাই দিছে এই কথাখিনি এই প্ৰত্যেক ঘৰখনৰ ল'ৰা শিশুসকলক এখন এখন নিজা পাছবুক খুলি ৰাখিব লাগে বা স্কুল কলেজৰফালপৰাও আমাক এই ল'ৰা ছোৱালীবিলাকক এখন এখন একাউণ্ট খোলাৰ কাৰণে তেওঁলোকক খুলিবৰ অনুমতি দিছে আমি সেইকাৰণে এই ছেভিংছ একাউণ্টখন দুয়োটা ল'ৰা ছোৱালীক আমি খুলি ৰখা হৈছে এই একাউণ্ট থকাৰ ফলত এইখিনিয়ে আমি সুবিধা লাভ কৰিব পাৰোঁ